আমাৰ ঘৰত এটা ফিছাৰী আছে ফিছাৰীটোত আমি মাছ জীয়াই মাছ বিকোঁ আৰু তাত আমাৰ মাহঁতে যেতিয়া আমি মাছ জীয়াও তেতিয়া মাহঁতে দান চানা দি মেলি সহায় কৰে আৰু যেতিয়া আমি মাছ ডাঙৰ হোৱাৰ পিছত মাছ ধৰি ধৰোঁ তেতিয়া মাহঁতে মাছবিলাক জালৰ পৰা উঠাই আনে আৰু মাছবিলাক চাফ চিকুণ কৰি ধুই থয় আৰু যোনবিলাক গৰৈ গৰৈ মাছ থাকে আৰ শ'ল বৰালিবিলাক শ'ল শ'ল ভাগে থয় আৰু বৰালিবিলাক বৰালি বৰালি ভাগে থয় তেনেকুৱাকৈ সহায় কৰে আৰু যেতিয়া আমি পুখুৰীত থাকোঁ তেতিয়া যদি বেপাৰীবিলাক আহে তেতিয়া মাহঁতে মাছবিলাক জুখি জুখি মেলি থয় আৰু জুখি মেলি দিয়ে আৰু যদি কোনোবাই কয় যে অৰ্ডাৰ দিয়ে যে শুকান মাছ লাগে তেতিয়া মাহঁতে শুকুৱাই মেলি দিয়ে আৰু আমাৰ ঘৰৰ ওচৰতে এখন নদী আছে নদীত মাছৰ মাছ ধৰিবলৈ যায় আৰু আমাৰ গাঁৱৰ এটা পুখুৰী আছে সৰু পুখুৰী তাতে মাইকী মানুহখিনি মিলি মাছ ধৰিবলৈ যায় জাকৈ মাৰে বা আঠুৱা জাল টানি হ'লেও মাছ চাছ ধৰে আৰু আমাৰ ঘৰৰ ওচৰত তেনেকৈ ডাঙৰ সাগৰ নাই সেইটোৰ পৰা

মাহঁত সাগৰত মাছ ধৰিবলৈ নাযায়